নাগৰিকসকলক সুৰক্ষা দিবলৈ আৰু সমাজত শান্তি বজাই ৰাখিবলৈ আইনী ব্যৱস্থা আগৰ কিছুমান ব্ৰিটিছৰ দিনৰ ব্যৱস্থা সলনি কৰি বৰ্তমান উন্নত কৰা উচিত বুলি মই ভাবো মোৰ নিজৰ ব্যক্তিগত মানে চিন্তাৰে কওঁ কোনোবা এজন দোষী সাব্যস্ত হ'লে সচাই হওক বা মিছাই হওক কিছুমান ধাৰাত তেওঁক গোচৰ তেওঁ ওপৰত গোচৰ দিয়া হয় আৰু তেওঁক আদালতে কোনো বিচাৰ নকৰাকৈ এটা ধাৰা জাপি দি দোষী সাব্যস্ত কৰি জেললৈ পঠিয়াই দিয়ে কিন্তু সেই ব্যক্তিজন পিছত নিৰ্দোষী প্ৰমাণিত হয় আৰু জেলৰ পৰা ওলাই আহে প্ৰকৃততে তেওঁ যদি নিৰ্দোষী হয় তেওঁ সেইখিনি শাস্তি ভোগ কৰিব নালাগিছিল আচলতে বিচাৰ আদালতত বিচাৰ হোৱাৰ পিছতহে প্ৰকৃততে তেওঁ দোষী হয় তেওঁ শাস্তি পাব লাগে আৰু এনেকুৱা কিছুমান অপৰাধ হয় যিবিলাক অপৰাধ প্ৰমাণ বা সাক্ষী অভাৱত কোনোদিন মানে দোষীয়ে শা শাস্তি নাপায় যেনে ধৰক আমাৰ এনেকুৱা কিছুমান ব্যক্তি পৰাগ কুমাৰ দাসৰ দৰে ব্যক্তি আজিলৈকে কোনো সুবিচাৰ নহ'ল ঠিক তেনেকুৱা আইন ব্যৱস্থাটো এনেকুৱা কৰিব লাগে প্ৰকৃততে সাক্ষী বা হেৰিয়া অভাৱত কিবা যদি আৰু মানে ব্যৱস্থা কৰিব লাগে ৰাইজৰ যিটো মানে প্ৰতিবাদৰ হেচা তেনেকুৱা বিলাকতো তেনে ব্যক্তিক আচলতে সাক্ষী শাস্তি দিয়াটো উচিত বুলি মই ভাবো এতিয়া আমাৰ আইনী ব্যৱস্থাটো আৰু দ্ৰুতগতিত মানে আইনৰ যিবিলাক বিচাৰ আদালতত চলিব লাগে এটা

গোটেই বহুত দিন চলোতে চলোতে চলোতে গোচৰীয়া আচামী মানে আমনি লাগি যায়গৈ গতিকে এই আদালতৰ বিচাৰবিলাক অতি সোনকালে মোকাবিলা কৰাটো আইন সংশোধন কৰি হ'লেও মই উচিত বুলি ভাবো আৰু দেশত অপৰাধৰ হাৰ বৃদ্ধি হোৱাৰ মূল কাৰণ নিবনুৱা সমস্যা বুলিয়ে মই ভাবো কাৰণ আমাৰ এতিয়া বহুতো লোকে আৰু অশিক্ষিত লোকসকল বাৰু নিবনুৱা বুলি মই ধৰি ল'ব নোৱাৰো তেওঁলোকৰ কৰিবলেও চৰকাৰে কিছুমান কাম তেওঁলোকৰ কাৰণেও কিছুমান কাম হাতত ল'ব লাগে এতিয়া কৃষি কৰ্ম ধৰক বিভিন্ন ব্যৱসায় কৰিবলৈ চৰকাৰে লোন দি হ'লেও উদগনি দিব লাগে আৰু কিছুমান অপৰাধী যেনে চোৰ ডকাইট এইবিলাকক যেতিয়া তেওঁলোকে অপৰাধ কৰে তেওঁলোকক কিবা মানে উপাৰ্জনৰ এটা ব্যৱস্থা চৰকাৰে কৰি দিয়াটো মই উচিত বুলি ভাবো তেতিয়া হয়তো এই দেশত অপৰাধৰ হাৰ কমিব